হেল্ল' বৰ্তা ভালে আছেনে মই মই মানে আপোনাক কথা এটা সুধোঁ বুলি ফোন কৰিলোঁ মানে আমাৰ এই দ' মাটিডোখৰত যে কেনেকুৱা ধৰণৰ ধান খেতি কৰিলে ভাল হ'ব বাৰু অঁ পতান হ'ব নহ সেৰেঙাকৈ ৰুব লাগিব আৰু মানে পানীত থাকিলে ভাল নে নাথাকিলে ভাল বাৰু অঁ থাকিব বাৰু তাৰ বাদেও বেলেগ কিবা ধানো খেতি কৰিব পাৰি নেকি তাত এইবোৰ মানে ঘনকৈ ৰুব লাগিব নে সেৰেঙাকৈ অঁ মই মানে মই সেই আপোনালোকে আগতে খেতি কৰি থকা মানুহ আপোনাকে সুধি লওঁ বুলি ভাবিলোঁ এতিয়া মই তেতিয়া জহাটো ৰুম আৰু জহাটোকে কৰিম বুলি ভাবিছোঁ আৰু অঁ অঁ মই তাকে কৰিব লাগিব দুইটা ৰুব লাগিব অঁ অঁ অঁ তাকে কৰিব লাগিব এইবা মই অঁ যাতে পানীটো সোমাই থাকে ন

সেই দ' ডোখৰত বাৰু পানীটো থাকে বাম গিডখৰতহে অলপ পানীটো কম থাকে অঁ অঁ তাকে কৰিব লাগিব এইবাৰ মই সেইটোকে আপোনাক সুধি লওঁ বুলি ভাবিলোঁ আপোনালোকে কাৰণ আগে পিছে কৰি আছে অঁ অঁ হ'ব দিয়ক